আমাৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হ'লে মাৰ বা ভাইটিৰ বেমাৰ হ'লে মই কিছুমান খাদ্য বনাও যেনেকৈ আলু পিটিকা বইল দাইল বইল দাইলত যেনেকৈ দিওঁ জিলিমিলিৰ পাত মচন্দৈ বিলাহী তাৰপিছত যদি বেছি মাথা বিষাই তেতিয়া জালুক আৰু আদা দি চাহ বনাও পেট বিষালে মচন্দৈ অলপ পিচি খোৱাই দিওঁ আৰু বমি হ'লে মধুৰি আগ দিওঁ খাবলৈ আৰু যদি বেছি চৰ্দি হয় বা বেছি কাঁহ হয় তেতিয়া কুকুৰা মাংস বনাওঁ বইল মাছ বনাওঁ বইল মাছত যেনেকৈ ধৰক নহৰু আদা আদি তেনেকৈ বনাওঁ বিশেষ আৰু একো নাই